মোৰ সাঁতোৰ সাঁতোৰাৰ গন্তব্য স্থান হ'ল পুখুৰী কাৰণ পুখুৰী পুখুৰীত সাঁতুৰিলে তাত যিহেতু কোনো ধৰণৰ সোঁত নাথাকে ত' তাত কোনো ধৰণৰ বেছি গভীৰতা নাথাকে বাবে তাত সাঁতুৰিব ভাল আৰু মোৰ সাঁতোৰাটো কিয় প্ৰিয় হয় কাৰণ সাঁতোৰাৰ সাঁতোৰাই মানুহ এজনক সদায় সদায় শাৰীৰিকভাৱে সুস্থ কৰি ৰাখে আৰু এই সাঁতোৰাই মানুহৰ মানসিক আৰু শাৰীৰিক শাৰীৰিকভাৱে মানুহক সুস্থ কৰি ৰাখে আৰু সাঁতোৰাই সদায় মানুহক এজন সুস্থ পৰিৱেশত সুস্থ পৰিৱেশৰ বাবে আগবঢ়ায় আৰু পুখুৰীত গা ধোৱাৰ কিছুমান সুবিধা আছে যেনে যি ধৰণে কোনো ধৰণৰ গভীৰতা নথকাৰ কাৰণে তাত কোনো ধৰণৰ বিজুতি ঘটাৰ সম্ভাৱনা নাথাকে আৰু সাঁতোৰাৰ কাৰণে সাঁতোৰাটো এটা ৰিলেক্সিং বা এজন এটা পিচ্ফুল ফ'ৰ্ম অব এক্সাৰচাইজ হয় তাত কোনো ধৰণৰ ষ্ট্ৰেচ নাথাকে ষ্ট্ৰেচ ফ্ৰী হয় মানুহে কোনো ধৰণৰ মানসিকভাৱে ষ্ট্ৰেচ যদি থাকে তাৰ ৰিলিফ হয় আৰু মানুহৰ যি শাৰীৰিক যি ফ্লেক্সি ফ্লেক্সিবিলিটী বুলি কয় সেইটো মানুহৰ ইনক্ৰীজ হয় মানে বৃদ্ধি পায় তাৰ পিছত আৰু পুখুৰীত গাত পুখুৰীত সাঁতোৰাৰ আৰু এটা এডভাণ্টেজ যে তাত কোনো ধৰণৰ দুখ পোৱা বা কোনো ধৰণৰ ইনজ্যুৰি বা কোনো ধৰণৰ কণ্ডিশ্যন এনেকুৱা নাহে ত' সেইটো পুখুৰীত গা ধোৱাতো আৰু এটা এটা ভাল মানে পুখুৰীত ভাল এটা ভাল হেৰি আৰু আপোনাৰ অঞ্চলত কোনো নদী জলাশয় আছে য'ত আপুনি সাঁতুৰিবলৈ যায় মই আৰু বেলেগ ন কাষত থকা নদীতো সাঁতুৰিব যাওঁ কাৰণ মই যিহেতু এজন ভাল বহুত সৰুৰ পৰাই সাঁতুৰি আছো একদম ভাল সাঁতোৰবিদ বুলি ক'ব লাগিব ত' মই বহুত পুখুৰীত বহুত নদীত বিলত সাঁতুৰি পাইছোঁ আৰু এজন মই যদি কাৰোবাক চাজেষ্ট কৰো বা কাৰোবাক কোনোবাই যদি আৰম্ভণিতে সাঁতুৰিব খোজোঁতে খোজে তেওঁ সদায় পুখুৰীৰ পৰা ষ্টাৰ্ট পুখুৰীৰ পৰা আৰম্ভ কৰাতো ভাল কাৰণ তাত কোনো ধৰণৰ অসুবিধা নাথাকে আৰু যিহেতু গভীৰতা নাথাকে সেইটো সেইকাৰণে ভাল হয় ত' মই ভাবো এইখিনিয়ে